মই ঘৰত প্ৰায়ে ৰন্ধাত সহায় কৰোঁ মাছ মাংসতো আনিলে আজিকালি মায়ে আঁতৰিয়ে দিয়া হৈছে মানে মাজতে মাৰ এবাৰ হাত ভাগিছিল তেতিয়াৰ পৰা মইয়ে ৰান্ধিব লগা হয় প্ৰায় দুমাহ মান ধৰি একেৰাহে ময়ে ৰান্ধি আছিলোঁ মাৰ হাত ভাগোঁতে প্ৰথম খাবলৈ বেয়া হৈছিল তেতিয়া ঘৰৰ বাকীসকলে কয় যে কেতিয়াবা নিমখ কম হ'ব কেতিয়াবা হালধি কম হ'ব কেতিয়াবাতো দিবলৈয়েই পাহৰি যাওঁ তেনেকৈ বহুত গালি খোৱাৰ পিছত ইউটিউব চাই চাই বহুতখিনি বনাবলৈ শিকিলোঁ আৰু প্ৰায়ে আজিকালি আমাৰ ঘৰত খানা খোৱা বুলি ক'লে ময়ে ৰান্ধিব লগা হয় কাৰণ মই শিকোঁতে শিকোঁতে এতিয়া খুবেই ভালকৈ বনাব জানো আৰু প্ৰায়খিনি এতিয়া ময়েই ৰান্ধিব লগা হয় আৰু কেতিয়াবাতো প্ৰায়খিনি আমি ৰুটি মাংস খায়েই থকা হয় একেৰাহে তেতিয়াতো মায়ে ৰুটি বুলি কলে চাইডেই হৈ দিয়ে কাৰণ মাৰিবলৈ অসুবিধা পায় আৰু তাৰ কাৰণে ৰুটি মৰাৰ পৰা আদি কৰি মাংস বনোৱালৈকে ময়ে সকলোখিনি কৰিব লগা হয় আৰু মই বিভিন্ন ধৰণৰ বনাব জানো যেনেকৈ মাছ মাংস আৰু কিছুমান সেউজীয়া শাক পাচলিৰ খাদ্যও মই ভালকে বনাব জানো মাতকৈও সেইটো কাৰণে আজিকালি মোকে বনাবলৈ দিয়া হ'ল